মোৰ প্ৰিয় কিতাপ বুলি ক'লে হোমেন বৰগোহাঞিদেৱৰ পিতা পুত্ৰ মামণি ৰয়চম গোস্বামীৰ দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা

মৃণাল কলিতাৰ বকুল ফুলৰ দৰে এইকেইখন মোৰ প্ৰিয় গ্ৰন্থ আৰু এইকেইখন বৰ্তমানৰ আমাৰ বাস্তৱ ঘটনাৰ ওপৰত নিৰ্ভৰ কৰি বাস্তৱ ঘটনাক আলম হিচাপে লৈ ৰচনা কৰা আৰু ইয়াত প্ৰকৃত ইতিহাস আছে প্ৰকৃত ঘটনাৰ আধাৰত ৰচনা কৰা হয় আৰু মই এই তিনিখনৰ বিষয়ে ক'বলৈ ওলাইছোঁ প্ৰথমতে আহোঁ হোমেন বৰগোহাঞিৰ পিতা পুত্ৰ হোমেন বৰগোহাঞিদেৱৰ পিতা পুত্ৰ উপন্যাসখনত পিতা আৰু পুত্ৰৰ মাজৰ যি সংঘাত সেই সংঘাতক কেন্দ্ৰ কৰি উপন্যাসখন ৰচিত হৈছে পিতা পুত্ৰৰ উপন্যাসৰ মূল নায়ক শিৱনাথ বৰ্মন শিৱনাথ শিৱনাথৰ শিৱনাথৰ শিৱনাথৰ পাঁচোজন পুত্ৰ পাঁচোজন পুত্ৰ আৰু শিৱনাথ হৈছে গাঁওখনৰ এজন ভূমি ভূমি ভূমিৰ মালিক আৰু তেখেতৰ তেখেতৰ তেখেতক তেখেতৰ আৰু তেখেতৰ আদৰ্শ আৰু তেওঁলোকৰ গাঁৱৰ যিকোনো কাম বা হুঁচৰি গোৱাই হওক তেওঁৰ কি হয় তেওঁলোকৰ ঘৰৰ পৰাই আৰম্ভ হৈছিলে এইটো এটা পৰম্পৰা অতীজৰ পৰাই মানি আহিছে শিৱনাথৰ পূৰ্বপুৰুষৰ পৰাই সেই নিয়ম প্ৰচলন হৈ আহিছে আৰু প্ৰায়বোৰ মাটি শিৱনাথৰে শিৱনাথৰে আছিলে গাঁওখনৰ আৰু তেওঁৰ মাটিত ওপৰত নিৰ্ভৰ কৰিয়ে তেওঁৰ মায়ে মাটিবোৰকে আধিয়াৰ হিচাপে লৈ গাঁৱৰ মানুহবোৰে বিভিন্ন ধৰণৰ সম্প্ৰদায় আছে তাত সেই সম ভূমিহীন সম্প্ৰদায়বোৰে আধি হিচাপত লৈ শিৱনাথক আধা দিয়ে আৰু নিজৰ বাবেও ৰাখে আৰু তাত এখন সম তাত এখন সমাজৰ জীৱন সমাজ জীৱন বাস্তৱ সমাজ জীৱন দেখুৱাইছে তাত কেনেধৰণৰ মহখুলি অঞ্চলত ব্ৰিটিছসকলৰ অহাৰ পিছত সেই কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিলে ৰাস্তা ঘাট বা ৰাস্তা ঘাটৰ পৰা আদি কৰি তেওঁলোকৰ ওচৰৰ যি তিনিআলি তিনিআলি তেনেকুৱা ধৰণৰ আৰু ল'ৰাক মানুহবোৰৰ মানে নতুন প্ৰজন্মই কেনেকুৱা ধৰণৰ নৈতিক স্খলন ঘটিছে নতুন প্ৰজন্মৰ সেই কাহিনীও অতি মৰ্মস্পৰ্শীভাৱে উপস্থাপন কৰিছে লগতে পিতা শিৱনাথে কেনেকুৱা ধৰণৰ তেওঁৰ যি মৰ্যাদা যি পিতৃপুৰুষৰ পৰা পোৱা যি মৰ্যাদা সেই মৰ্যাদা কেনেধৰণৰ কেনেধৰণে স্খলন ঘটিছিলে তাৰো দেখাইছে অৱশেষত তেওঁৰ পুত ত্ৰই তেওঁৰ বিপক্ষে গৈ বিদ্ৰোহ কৰিছে আৰু সেই সময়ৰ কিছুমান মানুহে কেনেকুৱা ধৰণৰ ৰাজনীতিত জড়িত হৈ বা কেনেকুৱা কেনেকুৱা মানুহক শোষণ কৰি খোৱা মানুহবোৰে কেনেকুৱা ধৰণৰ স্বাধীনতাৰ পিছত মন্ত্ৰী এমেলে হৈছে সেই কথাও তাত ধুনীয়া সুন্দৰভাৱে উপস্থাপন কৰিছে তদুপৰি যি পৰম্পৰা সেই পৰম্পৰা কেনেধৰণে শিৱনাথৰ স্বাধীনতাৰ পিছত পৰিৱৰ্তন হ'বলৈ ধৰিলে সেই পৰম্পৰাও ইয়াত দেখুওৱা হৈছে আৰু এখন মামণি ৰয়চম গোস্বামীৰ দঁতাল হাতীৰ উঁয়ে খোৱা উঁয়ে খোৱা হাওদা তাত আমাৰ উনবিং সমাজখনৰ গোড়ামী যিখন ব্ৰাহ্মণ্য সমাজ তাৰ কথা কৈছে লগতে তেখেতৰ আৰু এখন আছে মামৰে ধৰা তৰোৱাল মামৰে ধৰা তৰোৱালত তেখেতে তেখেতৰ স্বামীৰ সৈতে উত্তৰ প্ৰদেশৰ তেখেতৰ স্বামী যিহেতুকে এজন অভিযন্তা আছিল সেই অভিযন্তা হিচাপে কৰ্মৰত কৰ্মৰ ক্ষেত্ৰত স্বামীৰ লগতে গৈ তেখেত উত্তৰ প্ৰদেশৰ যি অত আছিলে আৰু তেতিয়া থাকোঁতে যিবোৰ ঘটনা তেওঁৰ শ্ৰমিকসকলৰ যিবোৰ ঘটনা দেখিছিলে শ্ৰমিকসকলৰ যি দুখ দুৰ্দশা সেইবোৰে তেখেতক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল আৰু তাৰ আধাৰতে তেখেতে মামৰে ধৰা তৰোৱালখন লিখি উলিয়াইছে আৰু তেখেতেই তেখেত হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা অস দ্বিতীয় গৰাকী অসমীয়া তেখেতে এই উত্তৰ প্ৰদেশৰ যিখন সাই নদী এই সাই নদীৰ ওপৰত যি দলং নিৰ্মাণৰ কাম চলিছিল সেই দি দলং নিৰ্মাণত কেনেধৰণৰ নাৰায়ণীহঁতৰ দৰে এচাম মানুহে দেহে কেহে খাটিছিল আৰু তেওঁলোকে কেনেধৰণৰ শোষণৰ বলি হৈছিল সেই কথাও তাত সুন্দৰভাৱে উপস্থাপনো কৰিছে আৰু শেষত আহিল ডক্তৰ মি মৃণাল কলিতাৰ বকুল ফুলৰ দৰে তেখেত এজন অধ্যাপক তেখেত এজন গণিত বিভাগৰ অধ্যাপক তেখেতে তাত সুন্দৰভাৱে আমাৰ বৰ্তমান ল'ৰা ছোৱালী এই কেনেধৰণে কিবোৰ ভুলৰ বাবে জীৱনটো বিপথে পৰিচালিত হয় আৰু আমাৰ আদৰ্শ শিক্ষক কেনে হোৱা উচিত এই সম্পৰ্কে তাত সুন্দৰভাৱে বিশ্লেষণ কৰিছে আৰু এইখন উপন্যাসৰ বাবেই তেখেতে দুহেজাৰ বাইছ বৰ্ষত শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে তাত বকুল ফুলৰ দৰে উপন্যাসখনত মহেন্দ্ৰ মাষ্টৰ আৰু অনুভৱ মাষ্টৰৰ কথা দেখুৱাইছে তাত অসীম নামৰ ল'ৰাজন কেনেকুৱা ধৰ চোকা কেনেকুৱা ধৰণে আগতে পঢ়াত মেধা আছিল যদিও পৰিস্থিতিৰ ওচৰত কেনেধৰণে হাৰ মানি অৱশেষত বিদ্যালয় এৰাৰ পৰ্যন পৰ্য়ায় পাইছিলগে সেই কথাও দেখুৱাইছে আৰু তেওঁক কেনেদৰে অনুভৱ মাষ্টৰে তেখেতক পুনৰ আকৌ অসীমক বিদ্যালয়লৈ ঘূৰাই আনিছিলে সেই কথাও আৰু অসীমক মাদক দ্ৰব্য সেৱনে যে এখন ঘৰ ধ্বংস কৰিব পাৰে সেই কথাও অসীমৰ ঘৰখনৰ জৰিয়তে লেখকে উপস্থাপন কৰিছে তাৰপিছত মহেন্দ্ৰ মাষ্টৰেও মহেন্দ্ৰ মাষ্টৰেও অসীমক প্ৰচুৰ মৰম কৰিছিলে প্ৰথম অৱস্থাত উপন্যাসখনৰ প্ৰথম অৱস্থাত বহুত মৰম কৰিছিল যদিও অৱশেষত পৰীক্ষা বেয়া হোৱাত তেখেতে দুখ কৰি তেখেতে দুখ কৰি অসীমক নানাধৰণৰ কটু বাক্য় শুনাবলৈ আৰম্ভ কৰিছিলে যাতে পুনৰ আকৌ ভাল হওক কিন্তু এদিন হঠাৎ খঙৰ চাটতে মহে অসীমে উপায়ন্তৰ হৈ অৱশেষত দেখি অসীমে শিল ভঙা কামত আৰম্ভ কৰিলে শিল ভঙা কাম আৰম্ভ কৰোঁতে তেখেতে এদিন হঠাৎ শিল ভাঙি থাকোঁতে হাঁতুৰীটো গৈ তেখেতৰ আঙুলিত অসীমৰ আঙুলিত লাগি আৰু তেনেকে এদিন স্কুললৈ আহোঁতেই অনুভৱ মাষ্টৰে অংকয়ে কৰিব দিয়া কামবোৰ নকৰাৰ বাবে খঙতে কোবাইছিল আৰু সেই কোবাওঁতে সেই শিলে চেপা আঙুলিটোত লাগি তেখে অসীমৰ হাতৰ পৰা তেজে বৈ গৈছিলে আৰু তেতিয়া অসীমে কান্দি দৌৰ মাৰি স্কুল এৰিলৈ স্কুলৰ পৰা গুছি গৈছিল আৰু অৱ তাৰ পিছতেই আমি উপন্যাসখন পিছৰ ফালে গম পাওঁ যে মহেন মহেন্দ্ৰ মাষ্টৰে সেই অসীমৰ তেজ ওলোৱা ডোখৰ বান্ধি দিবলৈ মলম লগাই দিবলৈ ঔষধ লগাই দিবলৈ বিচাৰি ফুৰিছিল তেখেতৰ যিহেতু মহেন্দ্ৰ মাষ্টৰৰ উদাৰ মনো এই উদাৰ চৰিত্ৰটো আমি উপলব্ধি কৰিব পাৰোঁ কঠোৰ আছিল যদিও তেখেত উদাৰ আছিল আৰু তাৰপিছতে আহে অনুভৱ মাষ্টৰ নতুনকে স্কুলখনত যোগদান কৰেহি আৰু সেই অনুভৱ মাষ্টৰেই কেই অসীমক পুনৰ বিদ্যালয়লৈ উভতাই আনে বিভিন্ন ধৰণৰ কামৰ দিহা কৰি দি আৰু অৱশেষত অসী অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় আৰু বৰ্তমান সময়ত যে অনুভৱ মাষ্টৰৰ দৰে এজন শিক্ষকৰ আমাৰ সমাজবোৰত অভাৱ সেই কথা বাৰুকৈয়ে উপলব্ধি কৰে উপন্যাসখনে আৰু এজন আদৰ্শ শিক্ষক কেনে হোৱা উচিত সেই কথাও উপন্যাসখনত পোৱা যায় আৰু আমাক যিহেতুকে সৰুতেই আমাক প্ৰত্যেককে অংক আৰু ইংৰাজী টান টান বুলি কৈ আমাৰ অন্তৰত প্ৰচুৰ পৰিমাণৰ ভয়ো সোমাই দিয়ে ভালদৰে পঢ়িব লাগিব ভালদৰে নপঢ়িলে নোৱাৰিবি তেনেকুৱা ধৰণৰ কথা সেই কথাও তাত একদম সহজভাৱে গণিতক কেনেকুৱা ধৰণৰ ইমান সহজভাৱে শিকিব পাৰি ইংৰাজী কেনেধৰণে ইমান সহজভাৱে শিকিব পাৰি সেই কথাও তাত সুন্দৰভাৱে প্ৰতিফলিত হৈছে